মোৰ কৰ্ম ক্ষেত্ৰত বিবাদা বিবাদ বা কঠিন পৰিস্থিতি মই চম্ভালিব পাৰিছিলোঁ কাৰণ মই যিখন বিদ্যালয়ত শিক্ষকতা কৰিছিলোঁ সেইখন বিদ্যালয়ত মোৰ এটাইকেইজন সহপাঠিয়েই যিকেইজন আছিল মোৰতকৈ যথেষ্ট সৰু আছিল আৰু আৰু যিজন প্ৰধান আছিল তেওঁ মোৰ সমকক্ষ্য আছিল আৰু সেইকাৰণে মই মোৰ কৰ্মক্ষেত্ৰত কোনো বিবাদ বা কঠিন পৰিস্থিতি সন্মুখীন হ'ব লগা নাছিল কাৰণ মই যিকেইজন মোৰ সহকৰ্মী বন্ধু আছিল বা মোৰ লগৰ শিক্ষয়ত্ৰী আছিল তেওঁলোকে যথেষ্ট তেওঁলোকৰ লগত মোৰ মিলা মিচা আছিল আৰু মই সকলোৰে লগত কেনেকৈ মিলি চলিব লাগে সেই কথাটো শিক্ষকতা যেতিয়া কৰিছোঁ শিক্ষকতা কৰাৰ কাৰণেই যে বিবাদ আৰু কথিন পৰিস্থিতিৰ মাজত সোমোৱাটো অনুচিত হ'ব সেইকাৰণে মই পৰাপক্ষত সদায় এইবোৰৰ পৰা আতৰি থাকিব বিচাৰোঁ আৰু সেইদৰে মই তেনেকুৱা পৰিস্থিতিৰ মুখা মুখি হোৱা নাছিলোঁ তাৰ পিছত তাত কিন্তু কেতিয়াবা দুই এটা কথাত কিবা লাগিলেও সেই কথাখিনি আমি ফ্ৰেণ্ডলি ইজনে সিজনৰ লগত মিলা মিচা হৈ পিছত আমি আকৌ একে ঠাইতে যেতিয়া একেখন কৰ্ম ক্ষেত্ৰতে থাকিব লাগিব আমি সহজেই সকলোৰে লগত সমান হৈ মিলি থাকিব বিচাৰোঁ তাৰ পিছত যেতিয়া মই প্ৰথমখন স্কুলৰ পৰা দ্বিতীয়খন স্কুলৰ এখন বহল বিদ্যালয়ত আহি উপস্থিত হ'লোহি য'ত নেকি ত্ৰিশ চল্লিশজন শিক্ষক আছে শিক্ষয়ত্ৰী আছে আৰু তেওঁলোকৰ লগত মই কেনেকৈ মিলি থাকিব লাগে কাৰণ মই আগতে সেই বিষয়ে জানোঁ আৰু সেই সেই কাৰণে তেখেতসকলৰ লগতো মই নতুনকৈ যেতিয়া তাত সহযোগ কৰিছিলোঁ আৰু সকলোৱে মোক সেই বিদ্যালয়তে পঢ়ি যোৱা আৰু সেই বিদ্যালয়ৰ শিক্ষকে মোক শিক্ষকসকলে মোক যথেষ্ট শ্ৰদ্ধা মৰম কৰিছিল আৰু আইও মইও তেওঁলোকক শ্ৰদ্ধা কৰিছিলোঁ আৰু কেতিয়াবা হয়তো কিবা ফাংচন পাতিলে সৰস্বতী পূজা বা শংকৰদেৱৰ তিথি এনেকুৱা কিছুমান কথাত আমাৰ কিছু ক্ষেত্ৰত অসুবিধা হয় আৰু সেইখিনি আমি সকলো শিক্ষকে সকলো বিবাদ মিমাংসা কৰি আমি তেওঁলোকক চম্ভালি ষ্টুডেণ্ট আৰু আমাৰ টিচাৰ মিলি মেলি মই তেওঁলোকৰ লগত যেতিয়া মোৰ তাৰ দায়িত্বত থাকে মই তেওঁলোকৰ সহায় সহযোগিতা লৈ তেওঁলোকৰ পৰামৰ্শ লৈ যথেষ্ট কামত আগবাঢ়ি যোৱাটো বিচাৰোঁ আৰু সেইদৰে মই সফলো হওঁ আৰু মই সাধাৰণতে যেতিয়ালৈকে মই সেইখন দ্বিতীয়খন দ্বিতীয় বিদ্যালয়খনৰ পৰা মই অৱসৰ গ্ৰহণ কৰালৈকে মই সকলোৰে লগতে মিলি থা থাকিলোঁ আৰু সেইদৰেই মই তেওঁলোকৰ মাজৰ পৰা অৱসৰ লৈ মই যেতিয়া মোৰ বয়স চৰকাৰী চাকৰিয়ালৰ বয়স সাধাৰণতে ষাঠি বছৰ বয়স হ'লে ব বিদ্যালয়ৰ পৰা অব্যাহতি দিয়ে আৰু সেই মৰ্মে অৱসৰ গ্ৰহণ কৰিলোঁ আৰু সকলোৰে লগত কোনো বিবাদ বা কোনো পৰিস্থিতিৰ মুখা মুখি নোহোৱাকৈ মই তেওঁলোকৰ পৰা বিদায় লৈ আতৰি আহিলোঁ